শিক্ষা ক্ষেত্ৰত অসমীয়া ভাষা কোৱা লোকসকলে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ এই বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যিকোনো নিযুক্তি প্ৰক্ৰিয়াতেই হওঁক যিবিলাক মানে পৰীক্ষা পাতে প্ৰায়বোৰ ইংৰাজী বা হিন্দীত প্ৰশ্নবোৰ আহে অসমীয়া ল'ৰাটো যদি চোকাও হয় সেই ক্ষেত্ৰত মানে বুজি নাপায় হয়তো বা মুখেৰে কিছুমান যিবিলাক সাক্ষাৎকাৰ লয় তেনেকুৱা ক্ষেত্ৰত মানে ক'বলৈ অলপ শংকাবোধ কৰে ফলস্বৰূপে যিটো মানে চোকা ল'ৰা অসমীয়াত অসমীয়া ভাষা স্কুলত পঢ়া ল'ৰা তেওঁ মানে সেই নিজকে হিনমান্যতাত ভুগা যেন অনুভৱ কৰে সেই আৰু তেনেধৰণৰ বহুত এতিয়া ক'ৰবাত যদি ফুৰিবলৈয়ো যায় ধৰক ফুৰিবলৈ গ'লেও অসমীয়া ভাষাটো বাহিৰত কোনেও বুজি নাপায় বাহিৰা দেশৰ মানুহখিনিয়েটো বুজি নাপায়ে আনকি ভাৰতবৰ্ষৰ ভাৰতবৰ্ষৰ ভিতৰতেই বিভিন্ন ৰাজ্যলৈ গ'লে মানে তাত অসমীয়া মানুহখিনি বা অসমীয়া ভাষাটোৰ ক'বলৈ ক'লে মানে তেওঁলোকে বুজি নেপায় ইয়াত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কিবা খোৱা বা থকা কিবা যদি ৰাস্তাৰ পথ ৰাস্তা এটাৰ যদি বিষয়েও সোধে তেওঁলোকে একো বুজি নাপায় ফলস্বৰূপে ইংৰাজী ভাষাটো আদৰি ল'বলগীয়া হয় বা হিন্দী ভাষাটো আদৰি ল'বলগীয়া হয় ভুলে শুদ্ধই ক'বলগীয়া হয় তেনেক্ষেত্ৰত আৰু এতিয়া ইংৰাজী ইংৰাজীত যিখিনি অলপ যদি গেধা ল'ৰাওঁ থাকে তেওঁলোকে যেতিয়া মুখত মানে সলসলীয়াকৈ ইংৰাজীত কৈ দিয়ে তেতিয়া তেতিয়া অসমীয়া মাধ্যমত পঢ়া ল'ৰাটোৱে ভাবে ই বহুত চোকা কিন্তু তাতকৈ অসমীয়া ল'ৰাটো অসমীয়া মিডিয়ামত পঢ়া ল'ৰাটো বহুত চোকা হয় চোকা থাকে